হেল্ল' অ' গৰম বন্ধ চলি আছে নহয় অ' আমি এতিয়া প্ৰগ্ৰেমটো যে কৰিছিলোঁ আপোনাৰ কামাখ্যা কামাখ্যা মন্দিৰত চ চব যাম বুলি অ' অকণমান ঠাণ্ডা হ'বলৈ দিওঁ আৰু ন অ' আপুনি এতিয়া তেনে ডে'টটো ঠিক কৰিব

অ' যাম আৰু অ' এতিয়া কিহত যাম বুলি ভাবিছে অ' ৰাজধানীখনতে ভাল হ'ব এতিয়া আৰু বুঢ়া মানুহ বাছে চাচে যাব নোৱাৰোঁ নহয় কষ্ট হ'ব অ'

অ' তেতিয়াহ'লে আৰু অ' একো দিগদাৰ নাই ঠিকে আছে হ'ব বাই